আমাৰ সংস্কৃতিৰ মূল জীৱিকা কৃষি আৰু বিশেষকৈ থলুৱা বাঁহ বেত বা অন্যান্য শিল শিল্পৰ দ্বাৰা নিৰ্মিত বাঁহ বেতকে আদি কৰি কাঁহ পিতলৰ বাচন এই এই সকলোবোৰ এই সকলোবোৰ বৃত্তিকে থলুৱা বৃত্তি হিচাপে বহুতে ল'ব পাৰে কিন্তু বৰ্তমান বিশ্বায়নৰ প্ৰভাৱতেই হওঁক বা উচ্চ শিক্ষা লাভৰ ফলতেই হওঁক বহুতেই এই বৃত্তিবোৰ পচন্দ নকৰে আৰু আঁতৰি অহাতো পৰিলক্ষিত হৈছে